এজন ভাল খেতিয়কৰ যিমানটো পৰিমাণৰ কষ্টৰ ঘাম বাহিৰ কৰি ইমান কষ্টৰে বিঘা বিঘা খেতি কৰা হয় খেতি কৰা পাছত শস্য ভাল হোৱাৰ স্বত্বেও কোনো তাত এজন খেতিয়কে দাম নাপায় তাৰ ওপৰত যিবোৰ কিছুমান দালাল জাতীয় মানুহ থাকে তেওঁলোকে বস্তুটো আনিব কম দামত বিকিব দাম পূৰা দামত কিন্তু এজন খেতিয়কে যিটো উচিত দাম পাব লাগে সেইটো কেতিয়াও নাপায় যি বস্তু কৰিলেও আজিৰ দিনত চব্জী হওক শস্য হওক যেনেকুৱা ধৰণৰ খেতি হওক বিভিন্ন ধৰণৰ খেতি কৰাৰ পাছত তেওঁলোকে যিমানটো পৰিমাণে কষ্ট ঘাম পেলাই মাটিত যিমান কষ্ট কৰা হয় তাৰ বাহিৰে তাত একো হেৰি নাই যিমান পাৰে ওপৰৰ দালাল থাকে দালালবোৰে ইঠাইৰ পৰা সিঠাইৰ বস্তুটো অনা নিয়া কৰে ইটো জেগাৰ পৰা এইখন ডিষ্ট্ৰিকৰ পৰা এইখন ডিষ্ট্ৰিকলৈ বস্তুটো লৈ যায় কঢ়িয়াই লৈ যায় যিটো বস্তু উচিত দাম পাব লাগে যিটো বস্তু আমাৰ দহ টকাত কিনে সেইটো নি পিনে বেকেগে বিকেগে পঞ্চাছ টকাত মুনাফাটো তেওঁলোকে খাই খেতিয়কজনৰ কোনো একো প্ৰফিট নহয় হয় পাবলগীয়া মূল্যটোৱে পায় কিন্তু অধিক দাম নাপায়